অঁ দাদা হেৰি নহয় পানীখিনি বৰ প্ৰ'ব্লেম দিছে চাপ্লাই পানীখিনি সেই পানী আজি কেইবাদিনো হ'ল বৰ লাহে লাহে পানী পৰিছে আৰু বেছি সময় নিদিয়ে দুই তিনি মিনিট দিয়ে এতিয়া ৰাতিপুৱা সময়ত খৰধৰো হয় আৰু আগবেলা পাঁচবেলা দুইবেলা দিব লাগে আকৌ এই পইচাটোতো সমানকে দিয়া হয় ন পানীখিনি বৰ হেৰি নহয় ফিল্টাৰ পানীও নহয় লেতেৰা এতিয়া ৰাতিপুৱা ৰাতিপুৱা সময়ত বহুত কষ্ট হয় পুখুৰী চুখুৰী নাই টিউবেলো নাই এতিয়া হেৰি ৰাতিপুৱা সময় ল'ৰা ছোৱালী ইস্কুল যাব লাগে গা ধুব লাগে কাপোৰ আচল মেইন পানীখিনি নহয়

অঁ এয়া আকৌ মেইন বস্তু পানীখিনি ন পানীখিনি নহ'লে একো কামেই নহয় অঁ এয়া অঁ পানীখিনি নহ'লে এতিয়া ভাতো খাব নোৱাৰি পানীও নাই বোলে পিয়াহৰ পানীটোপা নহয়গে

নহয় এতিয়া তুমি এটা কাম কৰিবা ক'ৰবালে গ'লে তুমি কাবা সলনিলে দি দিবা তাৰিছতে তুমি সেইটো কাম নহ'লে সেইখিনি কাম পানীখিনি দি এঘণ্টাহে তাৰপিছতো তুমি যাব পাৰিবা

অঁ অঁ অঁ এতিয়া মোৰ বুলি নহয় গোটেই ৰাইজৰে অসুবিধা হৈছে নহয় গোটেই ৰাইজৰে অসুবিধা এতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষাও খৰধৰকে দিনো চুটি ঠাণ্ডা দিন

অঁ হ'ব দিয়া তেতিয়াহ'লে অঁ অঁ অঁ